ধোৱাচলা গৰৈমাৰী নিকিনি খোৱা গায়ন গাঁও ৰতনপুৰ কঁঠাল খোৱা ভকতি দুৱাৰ নৰসিংহ জেংৰাই ফুলনি পহুমৰা সোণাৰীআটি ততয়া পতিয়া গাঁও পতিয়ৰি ৰাওনা গাঁও ৰাওনাপাৰ কমলাবাৰী গড়মূৰ বালিচাপৰি বালিগাঁও ভকুৰা আঁহতগুৰি দক্ষিণপাত হালমৰা কহাল গাঁও চামগুৰি যোৰহাট মাজুলী নগাঁও গোলাঘাট তিতাবৰ মৰিগাঁও গুৱাহাটী ডিব্ৰুগড় নলবাৰী বৰপেটা বঙাইগাঁও ধুবুৰী লখিমপুৰ তেজপুৰ শোণিতপুৰ মঙলদৈ ওদালগুৰি দৰং গোলাঘাট বোকাখাত ইত্যাদি